বৰ্তমান মই টেপৰ পানী এতিয়ালৈকে পোৱা নাই কিন্তু মোৰ বিশ্বাস কিছুদিনৰ ভিতৰতে মই এই টেপৰ পানী পাম কাৰণ বৰ্তমান চৰকাৰে জলসিঞ্জনৰ ব্যৱস্থা কৰি আছে কাম লাগি আছে দেখিছোঁ আমি নিজে এই কাম হোৱাৰ পাছতে আৰু বেছিদিন নালাগে আৰু মই টেপৰ পানী পাম এই টেপৰ পানী পোৱাৰ ফলত মোৰ বহুতেই মানে উপযোগী হ'ব মোৰ কাৰণে কাৰণ আমাৰ যিখিনি আমি পানী ব্যৱহাৰ কৰো সেই পানীখিনি বহুত অপৰিষ্কাৰ আইৰণ থকা পানী কাপোৰ ধোৱা বাচন ধোৱা খাবৰ কাৰণেও বৰ অনুপযোগী পানী আৰু এই বিশুদ্ধ পানীখিনি মই পালে মানে খুব মানে উন্নতি হ'ম বুলি ভাবিছোঁ মানে এনেকুৱা পৰিষ্কাৰ পানী পাই মই মানে বহুতেই মানে ভাল পাম বুলি ভাবিছোঁ